মোৰ প্ৰিয় ঋতুটো হ'ল বসন্ত ঋতু বসন্ত ঋতুটো মোৰ ভাল লাগে কাৰণ শীতৰ শেষত অসমলৈ বসন্ত ঋতুৰ আগমণ ঘটে শীতৰ সময়ত ঠেৰেঙা লগা গছ লতিকা কোমল কুঁহিপাতেৰে ভৰি পৰে নাহৰ এজাৰ পলাশ কৃষ্ণচূড়া চম্পা কপৌ আদি বিভিন্ন ফুলেৰে অসম মনোমোহা হৈ পৰে আম আমে মলিয়ায় কঠালে মুচি পেলায় কুলি কেতেকীৰ শুৱলা মাতে মানুহৰ হিয়া জুৰ পেলায় অসমৰ প্ৰকৃতিৰ এনে বৰ্ণিল পৰিৱেশত অসমীয়াই বাপতি সাহোন ৰঙালী বিহু উলহ মালহেৰে উদযাপন কৰে বিহুগীত ঢোল পেপা গগণাৰ মাতত অসমৰ আকাশ বতাহ মুখৰিত হৈ পৰে গতিকে সেইকাৰণে মোৰ এই বিহু এইখিনি সময় এইটো ঋতু ভাল লাগে